গছ ৰুবলৈ মই ঘৰৰ মাটিবিলাকেই ব্যৱহাৰ কৰোঁ ঘৰত যেনেকে ধৰি লওক মই আনি থৈ দিওঁ পথাৰৰ মাটি অলপ বগা মাটি পথাৰৰ হয় সেইবিলাক পথাৰৰ মাটবিলাক মানে গছৰ কাৰণে খুব ভাল হয় সাৰ হয় গতিকে মই সেই পথাৰৰ মাটিবিলাকেই গছ ৰুবৰ কাৰণে আনি থৈ দিওঁ গাড়ীত আনো গাড়ীত আনি পেলাই সৰহকৈ দোমোকাই থৈ দিওঁ গছপুলিবিলাক ৰুবৰ কাৰণে আৰু গছবোৰ সাৰ ব্যৱহাৰ তেনেকৈ কৰোঁ বা নকৰোঁ বুলিও একেবাৰে নকৰোঁ অলপ অলপ কৰোঁ সাৰ বুলি ক'লেতো মই বেলেগ খাৰ একেবাৰে ইউজ নকৰোঁ আমাৰ মানে গৰু আছে গৰু গোহালিত গৰু আছে যিহেতু গতিকে গৰু গোবৰবিলাকতো ষ্টক হৈয়ে থাকে দ'ম হৈ থাকে গতিকে সেই গৰু গোবৰবিলাকেই মই সাৰ হিচাপে মাটিত দি থৈ দিওঁ আৰু সেই মাটিখিনি যেতিয়া সাৰ গৰু গোবৰখিনি আৰু মাটি মিহলি হৈ গৰুবিলাক গোবৰখিনি যেতিয়া শুকান হৈ যায় শুকান হৈ যোৱাৰ পিছত মাটিৰ লগত মিহলি হৈ যায়গৈ হৈ যোৱাৰ পিছত সেই মাটিখিনি ধুনীয়াকৈ মই গছৰ গুৰিয়ে গুৰিয়ে দিওঁ আৰু তেনেকৈ পথাৰৰ পৰা বগা মাটি আনোঁ বগা মাটি আনি পেলাই ধুনীয়াকৈ গছৰ গুৰিয়ে গুৰিয়ে দিওঁ আৰু সেই মাটিখিনি যেতিয়া গছৰ গুৰিত পৰে বগা মাটি আৰু গৰু গোবৰ মিছ হৈ থকা মাটিখিনিৰ লগত তেতিয়া মানে বহুত ভাল হয় মানে গছৰ কাৰণে খুব ভাল আৰু সেই মাটিখিনি সাৰুৱাও হয় আৰু সেই সাৰুৱা মাটিখিনি যেতিয়া গছৰ গুৰিত পৰে এনেই ভাল হয় গতিকে মই তেনেকৈয়ে দিওঁ আৰু কেতিয়াবা নাপালে মই বেলেগৰ পৰাও কালেক কৰোঁ মাটি বেলেগৰ গৰু আছে সেই গৰুৰ গোবৰবিলাক য'ত পেলাই দিয়ে সেই গোবৰ পেলাত পেলাই থৈ দিয়ে মানে খালৰ পৰা মাটিবিলাক উঠাওঁ সেই মাটিবিলাক উঠাই পেলাই সেই মাটিবিলাক আনি আনি মই গছৰ গুৰিত দিওঁ আৰু গছৰ গুৰিত দিয়াৰ পিছতে গছবিলাক ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহে একচুৱেলী সাৰ গোবৰ সাৰটোৱে বহুত উত্তম সাৰ হয় গতিকে মই বেলেগ সাৰ ইউজ নকৰোঁ কিনি অনা সাৰবিলাক কিনি অনা সাৰবিলাক মই তেনেকৈ ভালো নাপাওঁ শাক পাচলিতে হওক বা গছতে হওক মই এনেকৈ সাৰ নিদিওঁ আৰু যিখিনি মই সাৰ আনো মানে ঘৰৰ সাৰ আৰু লে ঘৰৰ গৰুৰ গোবৰৰ সাৰবিলাকেই মই ব্যৱহাৰ কৰোঁ আৰু তেনেকৈ ঠায়ে ঠায়ে মানে মই পেলাই থৈ দিওঁ খালবিলাকত সেই খালৰ পৰা মানে মাটিবিলাক কাটি পেলাই উঠাওঁ উঠাই পেলাই গছৰ গুৰিয়ে গুৰিয়ে দিওঁ আৰু পথাৰৰ পৰা তেনেকৈ মাটিবিলাক উঠাই উঠাই আনো মানে হাজিৰা লগাই দিওঁ হাজিৰা মানুহবিলাকে আনি আনি উঠাই পেলাই ধুনীয়াকৈ গছৰ গুৰিয়ে গুৰিয়ে দিয়ে আৰু গছ মোৰ এজোপা দুজোপা নহয় বহুতখিনি গছ আছে চেগুন শাল গমাৰি তিতাচপা এনেকৈ আছে মানে মানে সেইবিলাকত মই গছৰ গুৰিয়ে গুৰিয়ে মই সাৰবিলাক ছটিয়াই দিওঁ ছটিয়াই দিয়াৰ পাছত মানে মানে গছৰ যিমান চিকুণ কৰি ৰখা যায় বা জংঘল নোহোৱাকৈ বনবিলাক চাফা কৰি থকা যায় তিমান ভাল হয় গছবিলাক খুব ডাঙৰ হয় সোনকালে আৰু মাটিবিলাকতো উঠাই দিব লাগে ঢাপ খান্দি দিয়াৰ নিচিনাকৈ ঢাপ খান্দি দিয়াৰ নিচিনাকৈ উঠাই দিলে খুবেই ভাল হয় গছবিলাক খুব সোনকালে ডাঙৰ হয় আৰু মোৰ খুৰা এজন আছিলে এগ্ৰিকালচাৰ অফিচত সেই অফিচাৰজনৰ পৰা মই পৰামৰ্শ কিছুমান লওঁ লৈ পেলাই ধুনীয়াকৈ আনো আনি পেলাই বস্তুবিলাক ক'ত কেনেকৈ দিব লাগে এতিয়া নাৰিকল গছবিলাকত হেৰি কৰোঁ ডাঙৰকৈ গাঁত খানি দিওঁ গাঁত খান্দি পেলাই তাত আমি মেডিচিন এটা আছে এগ্ৰিকালচাৰ অফিচৰ পৰা দিছিলে সেইটো মেডিচিনটো ছটিয়াই দিওঁ দি পেলাই ধুনীয়াকৈ মাটিখিনি ফিল আপ কৰি দিওঁ ফিল আপ কৰি দিয়াৰ পিছত মানে গছৰ যিটো বেমাৰ মানে নাৰিকল গছৰ কিছুমান বেমাৰ থাকে যেনেকৈ নাৰিকলবিলাক ওপৰতে শুকাই যায় বা নপকোঁতে পকি যায়গৈ ওপৰটো পকি যায় কিন্তু ভিতৰটো নপকে তেনেকুৱা ধৰণৰ কিছুমান হেৰি থাকে মানে বেমাৰ থাকে সেই বেমাৰবিলাক দূৰ হয় আৰু তেনেকৈ গছৰ তামোল গছৰ কিছুমান বেমাৰ থাকে বা চেগুন গছৰ কিছুমান বেমাৰ থাকে সেই বেমাৰবিলাক নোহোৱা হয় একচুৱেলী চাফ চিকুণ কৰি দিলে আৰু চেগুন গছবিলাক ডাল চাল কাটি পেলাই দিব লাগে তেতিয়া চেগুন গছটো লহপহকৈ বাঢ়ি যায় আৰু ওখ হ'ব লাগে চেগুন গছ সদায় ওখ হ'ব লাগে আৰু চিধা হ'ব লাগে তেতিয়া মানে ভাল হয় আৰু গতিকে মই তেনেকৈ মাটিবিলাক হেৰি কি বোলে সাৰবিলাক ধৰি লওক তেনেকৈ মাটিৰ সাৰটো সেই গোবৰ লগত গোবৰ লগত যিটো সাৰ মিছ হয় সেই সাৰটোকে মই ব্য়ৱহাৰ কৰোঁ আৰু গছ ৰুব কাৰণে ধৰি লওক মাটিৰ ব্য়ৱহাৰ তেনেকৈ বেলেগৰ ব্য়ৱহাৰ নকৰোঁ মাটি সেই পথাৰৰ মাটিটো আনো আৰু ঘৰৰ যিখিনি মাটি থাকে ওচৰত পুখুৰী এটাৰ নিচিনা ডাঙৰকৈ ডাঙৰ কৰি মানে গাঁত খানি লৈছোঁ সেই গাঁতৰ পৰাই মাটিখিনি উঠাওঁ উঠাই পেলাই মই গছৰ গুৰিয়ে গুৰিয়ে দিওঁ ভাল হয় তেতিয়া মানে আৰু বেলেগৰ মাটি তেনেকৈ ব্য়ৱহাৰ নকৰোঁ পথাৰৰ যিখিনি মাটি মোৰ আমাৰ ঘৰৰ মাটি আছে তাৰ পৰাও মই ফিছাৰী এটা খানা গৈছে সেই ফিছাৰীৰ পৰা মাটিখিনি উঠাওঁ উঠাই পেলাই আনি পেলাই গছৰ গুৰিত দিওঁ কাৰণ পথাৰৰ মাটিটো বহুত সাৰুৱা মাটি হয় তাৰ বাহিৰে আৰু যেতিয়া মই বেলেগ গছ ৰুলে যেতিয়া সুবিধাজনকভাৱে মই ঘৰৰ মাটি নেপাওঁ তেতিয়া মোৰ ওচৰত দুই তিনিঘৰমান ঘৰৰ মানে মামা মামী আছে আৰু খুৰা এজনো আছে সিহঁতৰ ঘৰৰ পৰাও মই কালেক কৰোঁ সিহঁতৰ গৰু গোবৰ আছে আৰু সেই গৰু গোবৰ পেলোৱা য'ত য'ত পেলাই খালত তাত মানে সেই খালটোৰ পৰা মাটিখিনি কাটি আনো কাটি আনি পেলাই গছৰ গুৰিয়ে গুৰিয়ে দিওঁ তেতিয়া মানে ভাল হয় আৰু আৰু ধৰি লওক ভাল হ'লে গছৰ গুৰিবিলাক চাফ চিকুণ কৰিবৰ কাৰণে মই হাজিৰা মানুহ লগাই দিওঁ আৰু সেই হাজিৰা মানুহ লগাই দিয়াৰ পিছত গছৰ গুৰিখিনি ধুনীয়া চাফ হয় চাফ হোৱা পিছতহে মই মাটিখিনি পেলাই দিওঁ মাটিখিনি পেলাই দি তাত পানী চানী সদায় দি থকা যায় গধূলি দুপৰীয়া দুপৰীয়া সময়ত নিদোঁ গধূলি দিওঁ তাৰপাছত ৰাতিপুৱা খুব সোনকালে দিয়া যায় আৰু তেনেকৈ পাণ গছ লগোৱা গৈছে হেৰি তামোল গছৰ লগত এতিয়া তামোল গছত পাণ গছটো উঠালে বা গমাৰি গছত বা মদাৰ গছত পাণ লগালে বহুত ভাল হয় তাত আমি পাণ লগাই দিওঁ পাণবিলাকো ভাল হয়গৈ আৰু মাটিত পাণ লগালে একচুৱেলী বগা মাটিটো বহুত দিব লাগে বগা মাটিটো দিলে হেৰিটো ভাল হয় মানে পাণবিলাক খুব ডাঙৰ ডাঙৰ হয় আৰু ৰং ৰঙীয়া হয় আৰু ৰ'দ পোৱা জেগা হ'ব লাগে বিশেষকৈ ৰ'দ পোৱা জেগাত হ'লেও পাণটো ভাল হয় আৰু মই তেনেকৈ ইটো সিটো মানে কালেক্ট তেনেকৈ নকৰোঁৱে আমাৰ মামা আছে খুৰা আছে সিহঁতৰ পৰা আনো বা মোৰ নিজৰ ঘৰৰ পৰাও লওঁ তেনেকৈয়ে মাটিখিনি কালেক কৰি পেলাই মানে গছৰ গুৰিয়ে গুৰিয়ে দিওঁ আৰু সেই গছৰ পৰা মানে দিয়াৰ পিছত গছবিলাক খুব ভাল হয় তেনেকুৱাই মাটি মানে ব্যৱহাৰ কৰোঁ আৰু বেলেগ মাতি মই ব্যৱহাৰ নকৰোঁ আৰু গৰু গোবৰ সাৰৰ মাটিখিনি ব্যৱহাৰ কৰোঁ গৰু গোবৰ সাৰৰ যিহেতু সকলোতকৈ উত্তম সাৰ গতিকে মই সেইখিনি ব্যৱহাৰ কৰোঁ আৰু এটা কথা কেঁচুৰ সাৰটো কিন্তু বহুত ভাল হয় য'ত মানে একচুৱেলী সেই কেঁচুটো ক'ত উৎপন্ন হয় য'ত গোবৰ পেলোৱা যায় গোবৰ পেলোৱা জেগাতে বহুত কেঁচুও হয় কেঁচুটো কিন্তু উত্তম সাৰ কেঁচুসাৰটো যে কেঁচুসাৰটো বহুত উত্তম সাৰ হয় আৰু তেনেকৈ হেৰিৰ পৰাও সাৰবিলাক ভাল হয় য'ত জাবৰ জোথৰ পেলোৱা যায় গাঁতবিলাকত তাত গেলা জাবৰ জোথৰ পঁচি যিবিলাক মাটি হয় সেইবিলাক মাটিৰ পৰা এটা ভাল সাৰ হয় আৰু সেই সাৰটো মই কেতিয়াবা আনো মানে য'ত কিছুমান মানুহে পেলায় আৰু সেইবিলাক জাবৰ জোথৰবিলাক পেলায় তাৰ পৰাও মই মাটিবিলাক সংগ্ৰহ কৰোঁ আৰু ওচৰৰ কিছুমান মানুহ আছে সেইবিলাক মানুহে ব্য়ৱহাৰ নকৰে সাৰবিলাক গোবৰ সাৰবিলাক পেলাই থোৱা জেগাতে থাকে আৰু পেলাই থোৱা জেগাতে সেইবিলাক সাৰবিলাক গোবৰখিনি শুকাই যায়গৈ শুকাই যোৱা পিছত মাটিখিনি ধুনীয়া এটা জীপাল হৈ থাকে সাৰ হৈ থাকে আৰু তেতিয়া সেইখিনিও মই উঠাই আনো তাৰ বিনিময়ত সিহঁতক দিওঁ কিবা এটা আৰু মোৰ ঘৰৰ পৰাও যিমানখিনি পাৰোঁ সেইখিনিয়ে লওঁ লোৱাৰ পিছত মাটি ঘৰত আনি গাড়ীয়েদি উঠাই আনো অলপ চলপ মাটি নহয় যিহেতু বেছি মাটি হয় গতিকে গাড়ীয়ে উঠাই আনিলে তাত দি দিওঁ আৰু গছৰ গুৰিয়ে গুৰিয়ে গছত যিমান প্ৰতিপালন কৰা যায় সিমান ভাল গছৰ কাৰণে চব বস্তুৱে প্ৰতিপালনটোৱে মেইন বস্তু গতিকে প্ৰতিপালন য'ত কৰা যায় ত'ততো ভাল এজন খেতিয়ক হিচাপে বা এজন ভাল মানুহে যদি সেনেকৈ খেতি বাতি কৰে বা গছপুলিয়ে হওক বা ধান খেতিয়ে হওক বা যিকোনোৱে নহওক তাত ধৰি ল ভাল সুবিধাজনকভাৱে চব সকলোবিলাক কৰিলে তাত লাভজনক বেছি হয় যেনেকৈ কাঠৰ বস্তুবিলাক বনালে বাৰু ঘৰত যিকোনো ব্য়ৱহাৰ কৰিবৰ কাৰণে ডাইনিঙেই হওক বা চোফাই হওক বা যিকোনো পালেং বা ডেচি আইনা বা আলনা বা চকী টেবুল এইবিলাক সেইবিলাক ব্য়ৱহাৰ কৰিব কাৰণেতো ভাল কাঠ প্ৰয়োজন হয় চেগুন শাল গমাৰি এইবিলাক আৰু সেইবিলাক ৰুবৰ কাৰণে লগা ৰুব লগা হ'লেও ভাল প্ৰতিপালন কৰিব লাগিব ভাল ডাঙৰ ডাঙৰ ঢাপ খানি দিব লাগিব গাঁত খানি প্ৰথমতে গাঁতত সাৰ দিব লাগিব গোবৰ মাটি দিব লাগিব গোবৰ মাটি দি সেই গাঁতত গছবিলাক ৰুব লাগিব আৰু সেই গছবিলাক ভালকৈ ৰুলেহে গছবিলাকৰ পৰা ভালকে বস্তুবিলাক পোৱা যাব ডাঙৰ হ'ব সোনকালে আৰু ধৰি ল ফলৰ বস্তু ৰুলেও ঠিক তেনেধৰণে ফলবিলাক ভালকৈ পোৱা যাব কঁঠাল হওক আম হওক লেচু হওক আৰু সেইবিলাক যেতিয়া প্ৰতিপালনটো ভালকৈ কৰা যাব মাটিটো বিশেষকৈ মাটি য'ত ভালকৈ দিয়া যায় ডাঠকৈ মাটি আৰু গোবৰ সাৰটো তাত এনেও গছবিলাক খুব ভাল হয় আৰু মই সেনেকৈয়ে গছবিলাক ৰুইছোঁ এতিয়া চেগুনৰ বাগানখন বহুত ডাঙৰেই হৈছে মোৰ আৰু চেগুন এতিয়া বৰ্তমান কাটিছোঁ দুডাল এডাল ঘৰত ঘৰৰ কাঠৰ কাৰণে লগাইছোঁ চেগুন গছ সেইবিলাক আনিছোঁ মই দুডাল কাটি পেলাই বাকী আৰু সা সাতাইছডাল মান আছে চেগুন ঘৰত আৰু সেইখিনি মোৰ টেনশ্যন নাইকিয়া হৈছে ছোৱালীজনীৰ বিয়াৰ কাৰণে আৰু এতিয়া বৰ্তমান তেনেকৈ গমাৰি দুডাল কটা গ'ল ঘৰৰ ওচৰতে আছিলে সেই গমাৰি দুডাল কাটি পেলাই বিক্ৰী কৰি দিলোঁ বাৰু সেই খাৰ হৈছিলে গমাৰি দুডাল খাৰ হোৱা কাৰণে মানুহ দুজন আহিলে বেছি দিলোঁ আৰু তাতো ঘৰৰ গছকেইডাল যিমান ভাল হয় মানে পথাৰৰ বাৰীবিলাকত গছবিলাক বেছি ভাল হয় ঢাপ খানি ওখ কৰি দিয়া যায় আৰু সেই ওখ হ'লেই ধুনীয়া হয় গছবিলাক সাৰবিলাক যিহেতু বেছি বেছি পৰিমাণে সাৰ পায় গতিকে সেই বেছি পৰিমাণে সাৰ পোৱাত গছবিলাকো বেছি ভাল হৈ যায় তেনেকুৱা ধৰণৰ কথা আৰু